আপুনি যিহেতু নলবাৰী জিলাৰ বৰকুঢ়িয়া গাঁৱতে জন্ম হৈ সেই গাঁৱতে ডাঙৰ দীঘল হৈছিলে গতিকে আপোনাৰ গাঁওখনৰ লগত জড়িত কিছুমান শৈশৱৰ স্মৃতিৰ বিষয়ে মোক জনাব নেকি মই নলবাৰী জিলাৰ বৰকুঢ়িয়া গাঁৱত জন্ম হৈছিলোঁ আৰু সেই বৰকুঢ়িয়া গাঁৱতে মই ডাঙৰ দীঘলো হৈছোঁ আৰু হাইস্কুলীয়া জীৱনটো মোৰ তাতেই শেষ হৈছিল আৰু সেই সময়ত আমি যিখিনি ছাত্ৰ ছাত্ৰী অৰ্থাৎ মোৰ লগৰ সমনীয়া আছিল তেওঁলোকৰ লগত আমি একেলগে এল পি স্কুল এখনত পঢ়িছিলোঁ যিখন প্ৰায় তাত ঊনবিংশ শতিকাৰ এখন ভাল স্কুল আছিল আৰু সেইখন স্কুলত মই পঢ়িছিলোঁ আৰু তাৰ পিছত মই হাইস্কুলীয়া জীৱনলৈ যোৱাত তাতকৈ অলপ বেছি বন্ধু বান্ধৱ লগ পালোঁ গাঁৱত সাধাৰণতে মই ডাঙৰ দীঘল হৈছিলোঁ আৰু এই ডাঙৰ দীঘল হোৱাত বিভিন্ন মোৰ সমনীয়া বন্ধু বান্ধৱৰ লগত এই শৈশৱতেই খেলা ধূলাৰ কৰাৰ কাৰণে আমি যথেষ্ট সময় পাইছিলোঁ আৰু সেই সময়ত মই সেই খেলা ধূলাৰ লগত জড়িত হৈ থকা থাকিলোঁ তাতে থাকি সেই সময়ত মই বহু মানুহৰ লগত দুই এটা সম্পৰ্ক ঘটিল হাইস্কুলীয়া জীৱনতো মই আমি বহু বন্ধু বান্ধৱ লগ পাইছিলোঁ তেওঁলোকৰ লগত পঢ়ি নিজেই কেনেকৈ আগবাঢ়ি যাব লাগে শৈক্ষিক দিশত মই আগবাঢ়ি যোৱাৰ কাৰণে বিভিন্ন আমাতকৈ ডাঙৰ ল'ৰা ছোৱালীৰ পৰা প্ৰেৰণা লাভ কৰিছিলোঁ আৰু সেই সৰুকালিতে সেই সময়ত আমি লিখা পঢ়াৰ কাৰণে বিভিন্নজনৰ পৰা পৰামৰ্শ পাইছিলোঁ ভাল মানুহ হোৱাৰ কাৰণে আমি আগবাঢ়ি যোৱাত সহায় সহায় তেওঁলোকে পৰামৰ্শ দিছিল আৰু শৈশৱত আমি সেই অঞ্চলত হোৱা বিভিন্ন উৎসৱ পাৰ্বণতো আমি ফুৰিবলৈ গৈছিলোঁ আৰু আমাৰ ওচৰতে থকা গাঁও এখন মৰুৱা গাৱঁত আমি উৎসৱ শংকৰ উৎসৱ চাবলৈ গৈছিলোঁ মোৰ লগৰ বন্ধু বান্ধৱৰ লগত ওচৰত থকা বগলৰ চকত আমি দুৰ্গা পূজা চাবলৈ গৈছিলোঁ আৰু সেই সময়ত বিভিন্ন সময়ত হোৱা খেল ধূলা বিশেষভাৱে ফুটবল খেলাও আমি ওচৰৰ পাজৰৰ ঠাইবিলাকত বন্ধু বান্ধৱৰ সৈতে খেলা ধূলা চাবলৈ গৈছিলোঁ আৰু সেই সময়ত আমি পঢ়া শুনা কৰাৰ ক্ষেত্ৰতো আমি বিভিন্ন জনৰ পৰা পৰামৰ্শ পাই আমি আমাৰ নিজৰ জীৱনক গঢ় দিয়াৰ কাৰণে সুবিধা পাইছিলোঁ আৰু সেই সুবিধাৰ বাবে আজি আমি উচ্চ শিক্ষিত হ'বৰ কাৰণে সুবিধা পাইছোঁ আৰু প্ৰেৰণা পাইছোঁ আৰু সেই সূত্ৰেই আমি আজি আমাৰ জীৱনটোক গঢ় দিয়াৰ কাৰণে বহুখিনি আমাৰ সফলতা লাভ কৰিবলৈ সক্ষম হৈছোঁ